হেল্ল' হেল্ল' অঁ বিনা বাইদেউ হয়নে অঁ বাইদেউ মই বিশেষ কাৰণ এটাত ফোন কৰিলোঁ এই মোৰ ইমান মূৰাৰ বিষ হৈছে মই টেবলেট খায়ো কমাব পৰা নাই মূৰৰ বিষটো গতিকে মই কি কৰিম ভাবিয়ে পোৱা নাই আপোনালৈকে ফোন এটা কৰিলোঁ কিবা সুবিধা হ'ব নেকি বাৰু স্বাস্থ্যসেৱাৰফালৰপৰা আপোনাৰ যোগেদি কৰি দিব পাৰিব নেকি বাৰু ক'লৈ গ'লে সুবিধা হ'ব জানো স্বাস্থ্যসেৱাক ক'তনো সুবিধা পাম থাকিব পৰা নাই মই কালিৰপৰা মূৰৰ বিষত মই বাইদেউলৈকে ফোন এটা কৰোঁচোন সুধি চাওঁচোন কিবা সুবিধা কৰিব পাৰিব নেকি কেনেধৰণে সুবিধা কৰিব পাৰিব জানো বাইদেউ সেই উদ্দেশ্যে আপোনালৈ ফোন কৰিলোঁ যাব পৰা হ'ব নেকি বাৰু স্বাস্থ্যসেৱা কেন্দ্ৰলৈ গ'লে কিবা সুবিধা পাম নেকি বাৰু অঁ হ'ব হ'ব হ'ব